হেল্ল' অ' বাইদেউ অ' আপনি কি কৰি আছেহে দেখা পাই পেলাই হেৰি কৰিলোঁ মই বোলো এটা কথা সোধো ৰ'ব এই হেৰি এই আপনি আপনি যে ভোটজলকীয়া আচাৰ বনাইছিল কেনেকৈ বনাইছিলহে অঁ এই খুদ নাই নে মই তাৰমানে বনাই বনাই বনাইছোঁ অকল মই তেল দি পেলাই কি বনাইছোঁ কেইদিনমান আগত বহুত বেলেগ হেৰিত বনাওঁ মই এনেই

অঁ

জলকীয়াবিলাক কাটবি আৰু

অঁ এই মই একদিন যাম ৰহ আপোনালোকৰ তাত আপোনালোকৰ জলকীয়া আছে নেকি ভোটজলকীয়া এই আপোনালোকৰ জলকীয়া আছে নেকি ভোটজলকীয়া এই এইবাৰ পূৰাট হলি কেটামান থৱ চোন এইবাৰ আপনা মোচন নিয়মত বনাব লাগব মই বনাইছোঁহে মই বেলেগ একো কৰা নাই এই জলকীয়াকিটা সেই কৰছোঁ আৰু অঁ আপোনাৰ তাৰপৰা আনি পেলাই কি এইবাৰ তাৰমানে আমাৰ নিচিনাকে বনাব লাগব দেচোন ভিনেগাৰ চিনেগাৰ দিছি নেকি ভিনেগাৰ চিনেগাৰ দিছিনে অঁ এই সেইকাৰণে মই বোলো ভিনেগাৰ চিনেগাৰ যে দি দিছি তেতিয়া আৰু হেৰি কথা নাই আৰু মোৰো অলপমান আছে যদি আপোনাৰ তাৰপৰা ভিনেগাৰ অলপমান লৈ আহিম ৰ'বক চো বাৰু অঁ দে পিছে হ'ব দে অঁ অঁ অঁ অঁ হ'ব দে অঁ